হেল্ল' হেল্ল' মিতালী হয়নে

অ' কি ক'লা মই গৌৰৱে কৈছোঁ হেৰি নহয় এই আমাৰ কলেজৰপৰা কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যাবলৈ ওলোৱা হৈছে গম গম পাইছা নে তুমি হেৰি নহয় আজি আকৌ কলেজলৈ নাহিলা নহয় তুমি কেনেকৈ গম পাবা সেইকাৰণে ফোন কৰি তোমাক কথাটো কৈছোঁ হেৰি এই লীডিঙটো তোমাকে মোকে ল'বলৈ কৈছে এতিয়া আমাৰ লগত এই দুজনমান চাৰো যাব যাব যাব যাব যাব যাব যাম বুলি কৈছে বাৰু হেৰি বৰ বেছি নহয় বাৰু আমি আঠজনমান যাব লাগিব

গতিকে তুমি ওলাবই লাগিব আৰু তুমি লীডত থাকিব লাগিব ময়ো থাকিব লাগিব কথাটো গম পালা ওলাবা আঠ তাৰিখে আঠ তাৰিখলৈ অঁ হেৰি হেৰি কৰিবা এই পইচা দুটকামান লৈ থ'বা আমি আহোঁতে ৰেষ্টুৰেণ্টত সোমাম অঁ তাতে সোমাই মেলি খাই বৈ আহিম আৰু আটাইকি খিনিয়ে অঁ আমি খৰচবোৰ নিজে নিজে কৰিম আৰু অঁ আহা যোৱা গাড়ী ভাড়াটো দিব বাৰু সেইটো কাৰণে নালাগে খোৱা বোৱা খৰচটো আমি কৰিম আৰু কাইলৈ মিছ নকৰিবা আকৌ দেই মিছ নকৰিবা আৰু নোটবুক এখন লৈ থ'বা ঠিক আছে হ'ব ৰাখিছোঁ